হেল্ল' দাদা মই আপোনালোকৰ দুটা অৰ্ডাৰ দিছিলোঁ এটা ফেচ ৱাচ আছিল এটা নেভিয়া আছিলে দুই নম্বৰ যোনটো নেভিয়া প্ৰডাক্টটো অলপ মানে ভাল নহয় মই অলপ ইউজ কৰি চালো অলপ মানে স্কীনত অকণমান ড্ৰাই অনুভৱ হ'ল প্ৰডাক্টটো ভাল নহয় আৰু মই ইউচ ইউচ কৰি ভাল পোৱা নাই গতিকে আপোনালোকে প্ৰডাক্টটো সলনি কৰিব পাৰিব নেকি যদি সলনি কৰিব পাৰে মোক এইটো ৰিটাৰ্ণ কৰি দিলে ভাল লাগি ভাল লাগিলেহেঁতেন আৰু আপোনালোকে এটা কাম কৰিব দুই নম্বৰ প্ৰডাক্টটো মই ৰিটাৰ্ণ কৰি দিছোঁ আপোনালোকে সেইটো ৰিটাৰ্ণটো একচেপ্ট কৰিব আৰু মোক যাতে নতুন প্ৰডাক্ট এটা ভাল প্ৰডাক্ট এটা দিয়ে আৰু এইটো ভাল নহয় প্ৰডাক্টটো স্কীনত প্ৰবলেম কৰে ৰ'দৰ পৰা বাচিবলৈ অকণমান দিগদাৰ হয় আৰু আপোনাৰ মুখত অকণ পিম্পল অহাৰ নিচিনা অনুভৱ হৈছে সেইকাৰণে প্ৰডাক্টটো আপোনালোকৰ ইমান এটা ঠিক নহয় গতিকে আপোনালোকে এটা কাম কৰিব প্ৰডাক্টটো কেঞ্চেল কৰি দিছোঁ ৰিটাৰ্ণটো একচেপ্ট কৰিব আৰু প্ৰডাক্টটো ইমান এটা ভাল নহয় কাৰণে মই ইউচ কৰিব পৰা নাই গতিকে আপোনালোকে এইটো বেয়া নাপাব আৰু প্ৰডাক্টটো চেঞ্জ কৰি ল'ব আৰু এইটো মাৰ্কেটত ইমান এটা ইউচ নকৰিব